অঁ হেল্ল' ক' অঁ ভাল ভাল ক'ত আছা অঁ অঁ এই আছোঁ আৰু ঘৰতে বুলি ক'ব অঁ আছে আছে ঠিকে আছে তাকে তাকে মোৰ অঁ অঁ নাহৰ পুখুৰী যাবলৈ বহুত দিন যোৱাও নাই সেইফালে

অঁ অঁ তুমি বাকী অঁ অঁ অঁ ৰাজুক লগত লৈ ল'ব লাগে ৰাজু ৰাজুক লগত লৈ ল'ব লাগে অঁ অঁ অঁ এতিয়া যোৱাটো কিহত কৰিবা অঁ নহয় গোটেইখিনিকে কৈ দিব লাগে আৰু লগৰ যিকেইটা আছিলে অঁ অঁ সেই গোটেইকেইটাকে কৈ দিব লাগে সিহঁতক সিহঁতৰ পাই ৰিজাল্টটো লৈ ল'ব লাগে অঁ অঁ তাকেই নাহৰপুখুৰী মইও যাওঁ যাওঁ লাগি আছে মানে অঁ হেৰি অঁ ঠিকে আছে ঠিকে আছে ঠিকে আছে অঁ অঁ কৈ চাব লাগিব এতিয়া কি কয় সিহঁতি কিন্তু মই মোৰ যোৱাটোতো ফাইনেল বাৰু মোৰ যোৱাটোতো ফাইনেল বাৰু এতিয়া হেৰি বস্তুটো কেনেকৈ মিলোৱা যায় আকৌ এতিয়া গাড়ী কি গাড়ী লোৱা যায় এতিয়া

এতিয়া আকৌ হেৰি এতিয়া বনোৱাটো তাতে হেৰি খোৱা বোৱাটো কৰিব লাগিব নহয় এতিয়া সেইটো এৰেঞ্জ কৰি ল'ব লাগিব ডে'ট এটা ঠিক কৰি মেলি

অঁ হৈ আছে হৈ আছে নাই ইমান এনেকৈ নাই আৰু এনেই ওচৰতে খেলি থকা হৈছে আৰু ত তুমি খেলিছা নেকি অঁ অঁ অঁ সময় মিলাবলৈ দিগদাৰ আকৌ তাকে নাই মই ল ল'ৰাবোৰে মাতি থাকে তাকে খেলি থাকোঁ আৰু সিহঁতৰ লগতে টুক টাককৈ বাকীনো ক'তনো আৰু এনেকৈ নোৱাৰিছোৱে দেখোন অঁ সিহঁতৰ ভালেই বাৰু আছে স্কুল গৈ আছে পৰীক্ষা চলি আছে পৰীক্ষা ভাল হৈছে বুলি কৈছে আৰু

বাকী তোমাৰ বেতি

অঁ অঁ অঁ অঁ অঁ

অঁ মই মানে কি এটা কাম কৰোঁ হেৰি কি কয় একেবাৰে পৰীক্ষা চৰীক্ষাবোৰ শেষ হৈ লওক তেতিয়া ফেমিলিকে লৈ যাওঁ সেইটো ভাল হ'ব ব'লা নাহৰ পুখুৰীলৈ

অঁ ভূপেন ভূপেনক মই বহুত দিন ভূপেনক বহুত দিন পোৱা নাই মই মাজতে আহিছিলে এইফালে মই অলপ দেৰি প মাতিবলেও নহ'ল তাক লগ কৰিবলেও নহ'ল অঁ অঁ বিজি আছে বোলে হে বহুত পইচা ঘটিলে ই আৰু ঢুকি পাবলৈ দিগদাৰ হৈছে তাক আকৌ বোলে ইয়াতে বোলে হোমষ্টে' খুলিছে বোলে হোটেলো খুলিছে অঁ শুনিছোঁ তাকে বাকী আমাৰ ইহঁতক পাইছা নাই এই গৌৰৱহঁতক অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ সেইদিনা সেইদিনা হেৰি কি কয় হেৰি কি কয় এই ৰাণাদাক লগ পাইছিলো গৈ থিয়েটাৰৰ টিকেট এটা দি থৈ আহিলে ন ঘৰত জোৰ জবৰদস্তি এই হাজাৰ টকীয়া ওপৰতে দি দিলে একদম মই গ'লো হয় কিন্তু মই নাছিলোঁ ইয়াক ইয়াক নাহৰপুখুৰী নিয়ে পিতিব লাগিব খুবকৈ অঁ অঁ অঁ অঁ অঁ সি মানে একদম ঘৰলৈ গৈ আচ্ছা হেৰি কি কয় এই অধিৱেশন কেতিয়া আছে এইটো হেৰি অঁ এই আগৰকেইটাই হ'ব বোলা এতিয়া ছেক্রেটেৰী প্রেছিডেণ্ট

বদলি হ'ব

অঁ মানে এতিয়া অঁ এই অনুপম বোলা মানুহ এজন সি চেণ্ট্ৰেল কমিটিলৈ যোৱাৰ কথা আছে বুলি কৈছে অঁ তাক তাকো তাকো লৈ যাব লাগিব নেকি নাহৰ পুখুৰীলৈ

গাড়ী তাৰ গাড়ী আছে অঁ সি ফেমিলি লৈ ল'ব পাৰিব

অঁ অঁ হেৰি কি কয় ব এতিয়া বৰ্তমান ক'ত অঁ অঁ অঁ অঁ অঁ অঁ অঁ এই নক'বা আৰু এই ফেমিলিৰ লগতে একেইদিন বিজি হৈ আছোঁ আৰু হেৰি মাকৰ কথা নুশুনেতো মই থাকিলে হয় আজিকালি আৰু মোবাইলটোকে লয়তো

আচ্ছা তুমি আগতে গৈছা নাই নাহৰ পুখুৰীত অঁ মই সেই তেতিয়াই গৈছোঁ এতিয়া পাহৰিলোঁ মই তাকে বোলো গৈ আহিম বোলোঁ জেগাডখৰ ভাল বুলি কৈছে অঁ তাতে আছে আমাৰ হেৰি এই বিকাশ চেতিয়া আছে তাত তাতে ঘৰটো তাকেই ইহঁতক ফোন কৰিলে হ'ব এই অলংগীক ফোন কৰি অলংগীৰ পৰাই ল'ব লাগিব নম্বৰ সি তাত ক'লে সি এৰেঞ্জ কৰি দিব অলপ চলপ

অঁ অঁ অঁ অঁ অঁ তাকে তাকে এতিয়া কি হিচাপটো কেনেকৈ সেইবোৰ চব কৰিয়ে ল'ব লাগিবতো

এটা কাম কৰিম আৰু ওলাই যাম আৰু তোমাৰ তাতে যি আছে আৰু এনেকৈ কৰি বজাৰ চজাৰ কৰি এনেকৈ গুচি যামগৈ

তাকে তাকে তাকে

মই মইও দুই এটাক পাওঁ কিন্তু ইমানো টাইম দিব নোৱাৰো দুই এষাৰ হাই বাই এনেকুৱাই আৰু চলি থাকে এই ইমানটো কথাই আৰু তাতকৈ বেছিকৈ পাতিবও নোৱাৰিগৈ আৰু মানে হেৰি আকৌ ইহঁতেও বিজি থাকে ইহঁতেও নিজৰ কামত থাকে আৰু টাইম দিবলৈ হ'লে একেবাৰে আ আজৰি হৈ আহিব লাগিব তেতিয়া গোটেই

অঁ অঁ মই ইয়াৰ নম্বৰটো উলিয়াম আমাৰ এই বিকাশৰ এই এতিয়া সি সি সি জেগাও উলিয়াই দিব পাৰিব নাহৰ পুখুৰীত ক'ত কেনেকৈ কি সি ল সি লোকেল ল'ৰাটো সি পাৰিব মানে আৰু তাৰ নম্বৰটো লৈ ভালকৈ তাৰ লগত পাতি কথাবোৰ গোটেইবোৰ এৰেঞ্জ কৰি এ তোমাৰ জানুৱাৰী মানলৈ ঠিক কৰি দিব লাগে আৰু তেতিয়া তাহাঁতৰ পৰীক্ষা পাতিবোৰ শেষ হ'ব ল'ৰা ছোৱালীবোৰ বাকী অঁ অঁ অঁ মই মিলাই ল'ম অঁ অঁ অঁ অঁ তেনেকুৱাই কৰিব লাগিব ঠিক আছে দিয়া অঁ অঁ অঁ অঁ